হাঁহ কুকুৰা পোহাৰ ফলত মানুহৰ বহুত উন্নতিও দেখা গৈছে তাৰপিছত মানে হাঁহ কুকুৰাই বহুত মানুহৰ উন্নতিও কৰিছে হাঁহ কুকুৰা পুহিবলৈ হ'লে এখন ডাঙৰ মানে ডাঙৰ নহ'লেও কিছুমান সৰু ফাৰ্মৰ দৰকাৰ হয় কুকুৰা হাঁহক ৰাতিপুৱা খাবলৈ চাউল ধান দানা আদি দিয়া হয় তাৰপিছত হাঁহ কুকুৰা পুহি বহুত মানুহ উন্নতি হৈছে বহুতৰ সংসাৰত সুবিধাও হৈছে বহুত মানুহে উন্নতিৰ পথতো আগবাঢ়িব পাৰিছে হাঁহ কুকুৰা পালন কৰি হাঁহ কুকুৰা পালন কৰিবলৈ হ'লে কিছুমান কথা মানি চলিব লাগিব

হাঁহ কুকুৰাই কণী পাৰে হাঁহ কুকুৰাই এমাহৰ মূৰত প্ৰায় দহটা বিছটা কণী পাৰে হাঁহ কুকুৰাই পোৱালিও দিয়ে কণীৰপৰা হাঁহ কুকুৰাৰ কণীৰপৰা পোৱালি জন্ম হয় হাঁহ কুকুৰা হাঁহ কুকুৰাৰ ফাৰ্মো খুলিব পাৰি হাঁহ কুকুৰা ফাৰ্মৰ ফালৰপৰা বহুত মানুহৰ উন্নতিও দেখা পোৱা গৈছে হাঁহ কুকুৰা ফাৰ্ম খুলি বহুত মানুহ উন্নতি পথতো আগবঢ়া দেখা গৈছে কিছুমানৰ সংসাৰো ভাল হৈছে হাঁহ হাঁহ কুকুৰা ফাৰ্ম খোলা পিছত